বৰ্তমানৰ সময়ত এই প্ৰযুক্তিবিদ্যাই বহুল আমূল পৰিবৰ্তন আনিছে বুলি ক'ব লাগিব যিহেতু আগৰ যিবিলাক মানে ব্যৱস্থা আছিল ধৰি লওক আগতে ডাকোৱালে চিঠি বিতৰণ কৰিছিল এতিয়াটো মবাইল ফোন ওলাল আৰু আগতে মানুহে খোজকাঢ়িয়ে মানে বিদ্যালয় মহাবিদ্যালয় গৈছিল বা চাইকেল লৈ গৈছিল এতিয়া মটৰ চাইকেল ওলাল বা গাড়ী ওলাল মানে দ্ৰুতবেগী আগতে বিচনী মাৰিছিল মানুহে এতিয়াতো বিচনী মাৰিব লগা নহয়ে এতিয়া আমাৰ এই ওলাল মানে আমাৰ বিজুলী পাংখা ওলাল আৰু আগতে টেলিভিছন নাছিল এতিয়াতো আমূল পৰিবৰ্তন টেলিভিছনৰ পৰা আমি গোটেই সমগ্ৰ পৃথিৱীৰ বা বাতৰিবিলাক জানিব পাৰোঁ আৰু ইণ্টাৰনেটৰ জৰিয়তে আমি এইটো এখন দেশৰ পৰা এখন দেশলৈ আমি যোগাযোগ ব্যৱস্থাটো আমি এতিয়া লাভ কৰিব পাৰিছোঁ আৰু অন্য হাতেদিও হ'ল কি আমাৰ যিবিলাক বস্তু আগতে আমি ব্যৱহাৰ কৰিছিলোঁ এতিয়া সম্পূৰ্ণ মানে বহুত উন্নত পৰ্যায়ৰ দ্ৰুতবেগী এইটো যাতায়তৰ বস্তুবিলাক আমি প্ৰযুক্তিয়ে আনিছে বুলি ক'ব লাগিব আৰু উন্নতৰ পৰা উন্নতলৈ এতিয়া আমি আহিয়ে আছো যিহেতু আগতে হৈ যোৱা যিবিলাক আমি মানে পৰিশ্ৰমৰ দ্বাৰা যিবিলাক কৰিব লগা হৈছিল আগতে আমি বিজুলী পাংখাৰ পৰিবৰ্তে আমি ঢকুৱাৰ বিচনী আমি গা বিচি শাত হৈছিল কিন্তু আজিকালি এনেধৰণৰ আমি বিনা পৰিশ্ৰমে আমি আমি আমি মুখতে আমি কিবা পাইছোঁ বিজুলী পাংখা পাইছোঁ বা তো আমাৰ যিবিলাক ধৰি লওক এয়াৰ কুলাৰ আমি ঘৰতে একদম শীত তাপ নিয়ন্ত্ৰিত আমি ঠাণ্ডাৰ দিনত আমি গৰম অনুভৱ কৰিব পাৰিছোঁ আৰু ধৰি লওক মানে গৰমৰ দিনত আমি ঠাণ্ডা পেলাব পাৰিছোঁ আমাৰ সেইবিলাক মানে প্ৰযুক্তিবিদ্যাৰে ফল বুলি ক'ব লাগিব আৰু যিহেতু আগত এইটো যিবিলাক মানে আৰু মহাকাশৰ যিবিলাক যাতায়তৰ ব্যৱস্থা আছিল তাতকৈ এতিয়া আজি বহুত পৰিবৰ্তন হৈ গৈছে আমি এতিয়া এখন দেশৰ পৰা এখন দেশলৈ আমাৰ এতিয়া কি হয় আমি ঘণ্টাটোৰ ভিতৰতে আমি সেইখন দেশত আমি পৰিবহন কৰিব পাৰোঁ এইটোৱে ফলাফল আমাৰ প্ৰযুক্তিবিদ্যাৰেই পৰিবৰ্তন বুলি ক'ব লাগিব আৰু আনহাতে